বুলগু দা ভালনে আপুনি বেংগালুৰুতে আছে নে বেলেগ ক'ৰবাত আছেগৈ বেংগালুৰুতে আছে নে বেলেগ ক'ৰবাত আছেগৈ বেংগালুৰুতে আছে বাকী ভাল আৰু আপোনাৰ চাগে ভালেই খবৰ খাতি কি কৰি আছে এতিয়া আমিনো কি কৰিছোঁ আপুনি যে বেংগালুৰুত থাকি কিবা এটা কৰি আছে আমি ঘৰত গৰম ভাত খাই থকা লিখিয়া হৈছে সেইটো হয় বাৰু বাকী মানে কি আপোনাৰ পৰা আপোনাৰ পৰা মানে পৰামৰ্শ এটা ল'ম বুলি ফোন কৰিলোঁ এই এইকেইদিন আমাৰ গাঁৱত আপুনি আপোনালাকৰ ঘৰৰ পৰা ফোন কৰিছিলে নে নেজানো বহুত এইকেইদিন বহুত কেছ কিছুমান চলি আছে গধূলি গধূলি আপোনাৰ গৰু বহুত চুৰ হৈছে আমাৰ গাঁৱৰ পৰা তাৰ পৰা কি মানে আমি ভাবিছোঁ আৰু গাঁৱৰ ল'ৰাখিনিয়ে ভি ডি পি পাৰ্টি এটা গঠন কৰিম বুলি মানে কি হয় আমি এতিয়া যিমান যি নহওক মোৰ ইমান অভিজ্ঞতা নাই এই বিষয়ত আপুনি অকণমান জানে কাৰণে আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ কেনেকৈ কি কৰিব পাৰোঁ কি কেনেকুৱা কি কৰিব পাৰোঁ সেইটো কাৰণে ভি ডি পি পাৰ্টীতে আমি মানে আমি বনাওঁ বোলো ভি ডি পি আকৌ

আগৰটো নাই এতিয়া এইটোৱে নতুনকৈ কি কয় আপুনি সেইটোৰ কাৰণেহে মই আপোনালে ফোন কৰিছোঁ এতিয়া আমি কেনেকৈ যাব লাগিব কি কৰিব লাগিব

ঠিক আছে তাৰপিছত

এতিয়া আমি এখন গাঁও নহয় দুই তিনিখনে মিলি চবৰে কেছটো অকল আমাৰ গাঁৱৰে নহয় চবেইটো হেৰি কৰিব লাগিব ন গোটেই গোটেই আমাৰ এৰিয়াটোটে হৈ আছে কেছটো

ৰেছপঞ্চিবিলিটি তাত আপোনাৰ গম সেইটো বুজি পাইছোঁ বাৰু তেতিয়া আপোনাৰ কি মই মোৰ মানে বেলেগৰ মুখেই শুনিছোঁ কিবা আপোনাৰ এনেকুৱা হেৰি চিষ্টেম থাকে নি ছেক্ৰেটাৰী প্ৰেছিডেণ্টো বাচি দিব লাগিব নি আমি অ' সেইটো মই নেজানো বাৰু নাই আপোনাৰ মতে কাক কাক দিলে ভাল হয় বাৰু আপুনি নিজে কওচোন আমাৰ এৰিয়াটোত আমাৰ গাঁও সেইখনক

গাঁও মান আমাৰ তিনিখন গাঁও আছো বা চাৰিখন গাঁও আছে সেইখনতে লাগিব

অঁ অঁ

অঁ অঁ

তাৰপৰা ৰাতি ডিউটিটো কেনেকুৱা কে কেনেকে কি দিব লাগিব

কৈ যাওক আপুনি শুনি আছোঁ মই অঁ পানী গাঁও

দিয়া হয় সেইটো মই জনাৰ মতে মানে কি ভি ডি পি পাৰ্টী থাকিলে যদি কিবা গাঁৱত যদি কিবা ৰাতি চুৰ কেছ হয় ভি ডি পি পাৰ্টি ৰেছপঞ্চিবিলিটি হয় বুলি কোৱা শুনো মই মানে বেলেগৰ মুখৰে শুনি আছোঁ মানে সেইটো কাৰণে সুধিছোঁ আপোনাৰ অভিজ্ঞতা আছে কাৰণে সুধিছোঁ দেই বেয়া নাপাব

সেইটো হয়

এই আমি ইমান নেজানো নহয় আপুনি আপোনাৰ আপোনাক মই এনেই ফোন কৰিছোঁ নি আপুনি কিবা এটা জানে আপোনাৰ অভিজ্ঞতা আগৰ

সেইটো হয়

নহয় সেইটো গম পাইছে আপুনি জানে কাৰণেতো আপোনাক সুধিব বিচাৰিছোঁ সেইটো হয় বাৰু

নে ডেইলী বুলি ডেইলী নহয় আৰু দুই তিনিদিনৰ মূৰে মূৰে গৰু চুৰ হৈছে ছাগলী চুৰ ছাগলীটো নোৱাৰে পৰা নাই বাৰু ল'ৰা বিলাক এক্টিভ হ'ব লাগিব অঁ সেইটো হয় বাৰু

সেইটো কাৰণে মানে কি মই ভাবিছোঁ মই মই বুলি নহয় বাৰু আমাৰ গাঁৱৰ চবেই পাতি মই হে আপোনাক কল কৰিছোঁ চবে পাতি মেলি অঁ অঁ এতিয়া নিদিয়ে আকৌ এতিয়া এতিয়া আকৌ এক্টিভ হ'বলগীয়া হৈছে যে গম পাইছে যে ছবি অন্যটো বাদ দিয়ক না আপুনি চি চি টি ভি কেমেৰা ভাঙি ভাঙি থৈ গৈছে এনেকুৱায়েইে চুৰ ওলাইছে মানুহে চি চি টি ভি কেমেৰা লগাইও মানে ৰক্ষা পোৱা নাই কোনটো লগত কোন ফালৰ পৰা ভাঙি থৈ গৈ আপোনাৰ মাল লৈ গৈছে গমেই নাপায়

সেইটো কাৰণে মানে কি আপুনি যিহেতু আপোনাৰ অভিজ্ঞতা আছে সেইটো কাৰণে আপোনাক সুধিছোঁ আৰু বাকী মানে কি আপোনাৰ ৰ'ব ৰ'ব শুনক কথাটো পাতি লওঁ শুনকচোন এনেই কি প্ৰেচিডেণ্ট ছেক্ৰেটেৰী আমি বাচি দিব লাগিব ন এনে মেম্বাৰ কিমান মান তাৰ মানে কিমান মান মেম্বাৰ ভৰাব পাৰিম আমি একৈছটা ওপৰত ন বাকী প্ৰেচিডেণ্ট ছেক্ৰেটেৰী আমি নিজৰ মতে আমি বাচি দিলে হৈ গ'ল আৰু ঠিক আছে হ'ব দিয়ক আপুনি ঘৰলৈ কেতিয়া আহিব আপুনিটো বহুদিন অহা নাই দেখোন বিহুত আহিব ঠিক আছে বিহুত আহিব যদি ভালেই খব ভালেই কথা বাৰু বিহুটো বেছিদিন নাই আমি বাৰু তেতিয়া আপুনি অহালৈকে আমি কমিটিখন গঠন কৰি লওঁ বাকী বাকী আইডিয়াটো আপুনি দি থৈ যাব তেতিয়া আহি ঠিক আছে হ'ব দিয়ক বাই বাই